হেল্লো শেৱালি শুন আকৌ আমি যে মায়'দিয়া যাম বুলি কৈছিলোঁ যে সেই কথাটো আমি যাম বুলি ভাবিছোঁ এতিয়া শুনা আকৌ ট্ৰেভেলাৰ এখন বন্দবস্ত কৰোঁ বুলি ভাবিছোঁ কি কৰা তোমালোকে বাৰু ট্ৰেভেলাৰখনত আকৌ বহুত পইচা পৰে নহয় আৰু আমাৰ ইমানো লগৰ নাই ন ইমানখিনি পইচাও নোজোৰেগৈ পইচাও দিগদাৰ হয় ট্ৰেভেলাৰখন তেতিয়াহ'লে আমি কেনচেল কৰি দিওঁ আহা মেজিক এখনকে লওঁ আহা অ' শুনা আকৌ মেজিকখনত আকৌ খিৰিকিবিলাক বৰ হেৰি অ' আৰু আমি ইমান দূৰ বাট যাম ইমান দূৰ বাট গ'লে মানে মেজিকখনত যোৱা আৰু ৰিস্কৰো কথা আছে মেজিকখন যদি ৰাস্তাৰ বাটতে বেয়া হৈ যায় তেতিয়া আমাৰতো বহুত বিপদ হ'ব ন মেজিকখন কেনচেল কৰি দিওঁ দিয়া আমি এখন বলেৰ'কে লওঁ আঁহা অঁ তুমি ঠিকেই কৈছা বলেৰ'খনত গ'লে ছেফ্টিও হ'ব গৈয়ো ভাল পাম ইমান ডাঙৰো নহয় সৰুও নহয় আমাৰ মানুহ কম আছে ভালে হ'ব দিয়া তুমি বলেৰ'খনকে যোগাযোগ কৰা অঁ শুনা আকৌ ৰ'বা তেতিয়াহ'লে মই দাদা এজনক ফোন এটা মাৰি লওঁ আমি বলেৰ'খনতে যাম মই কথাটো পাতি লৈছো হাঁ ৰখিবাচোন অঁ হেল্লো দাদা আপোনাক যে সেইদিনা যে কৈছিলোঁ বলেৰ'খনৰ কথা আমি যে মায়'দিয়া যাম বুলি কৈছিলোঁ আমি মায়'দিয়া যোৱা প্লেনটো সিদ্ধান্ত ল'লোঁ আপোনাক জনাই দিছোঁ আপুনি ত্ৰিছ তাৰিখৰ দিনা আমাৰ পদূলিমুখলৈ আহিবচোন আমি পদূলিমুখতে গোটেইখিনি উঠি যাম বুলি ভাবিছোঁ আপোনাৰ বলেৰ'খনতে যাম বুলি সিদ্ধান্তটো লৈছোঁ দাদা আপুনি এই চাৰে পাঁচ বজাত পোৱাকৈ আহি যাব হাঁ ঠিক আছে বাৰু হাঁ শুনা আকৌ ৰিম্পী দাদাই চাৰে পাঁচ বজাত আহিম বুলি কৈছে আমি সকলোৱে আমাৰ পদূলিমুখৰ পৰাই উঠি যাম হাঁ মায়'দিয়ালৈ যোৱাৰ সময়ত অঁ ঠিক আছে বাৰু শুনা আকৌ ৰিম্পী বলেৰ'খনত গৈয়ো ভাল লাগিছে ইয়াত ছেফ্টিও আছে বলেৰ'খনত সঁচাই বৰ ভাল লাগিছে বলেৰ'খনত গৈ পিনি আমি বলেৰ'খনত আহি পিনি বৰ ভাল পালোঁ দাদা আপোনাৰ বলেৰ'খনত গৈ পিনি ছেফ্টিও পালোঁ আমি বৰ ভাল পালোঁ দাদা আৰু আমি যোৱাৰ লগে লগে ইমান যে ভাল লাগিছে তালৈ পোৱাগৈ লগে লগে আমি ইমান ফূৰ্তি কৰিলোঁ ইমান ভাল লাগিলে ন ৰিম্পী ঠিক আছে হ'ব দাদা আপু আকৌ কেতিয়াবা যদি দৰকাৰ হয় আপোনাৰ গাড়ীখনকে ল'ম বন্দবস্ত কৰিম ঠিক আছে হ'ব দিয়া এতিয়া আমি যাওঁ দেই ৰিম্পী যোৱা বাই বাই দাদা যাব দেই